মোৰ নিজৰ এখন বাগান আছে পাঁচ বিঘা মানে হ'ব বাগানখনৰ পৰা মই বহুতখিনি হেৰি পাইছোঁ এই বাগানখনৰ দ্বাৰা মই নিজৰ গাঁৱৰ নিজৰ গাঁৱতে আছে সেই গাঁওখন গাঁওখনত মানুহৰ লগত কৰ্মচাৰীৰ লগত বহুতখিনি মই হেৰি কৰি মেলি এই বাগানখন চলাইছোঁ গাঁৱৰ মানুহেও মোক বহুত সহায় কৰিছে পাত ছিঙিবলৈ সেই পাট ছিঙাৰ হেৰিয়াত

বাগানখন চলাই বৰ ভালো পাইছোঁ গাঁৱৰ মানুহে মোক সেনেকে সহায়ো কৰিছে কিবা এটা হ'লে জেওৰা চেওৰা হ'ল কিবা ভাঙিলেও নিজৰ গাঁৱৰ মানুহে দি দিয়েহি সেয়েহে মই নিজৰ পৰিৱেশটো চাই মোৰ বাগানখন পৰিৱেশটো চাই বহুতখিনিয়ে ভাল হৈছে সেয়েহে মই নিজৰ বাগানখনৰ পৰা বহুত উন্নতি পথতো গৈছোঁ সেয়ে নিজৰ ব্যৱসায় প্ৰতিফল কৰিবলৈ মই যিমানটো চেষ্টা কৰি পাইছোঁ যিমানটো সহায় কৰি পাইছোঁ যেন মই কাকো হেৰি নকৰাকে আছোঁ সহায় নকৰাও নহয় এই বাগানখনৰ পৰাই বহুতখিনি কথা সহায়ো পাইছোঁ সেই সহায় কৰিও বাগানখন মই চলাই ধুনীয়া এটা প্ৰতিফল পায় নিজৰ পৰিৱেশটো নিজৰ ঘৰ এখন বিজনেছটো পৰা এই বাগানৰ বিজনেছটোৰ পৰা মই নিজৰ বহুতখিনি সা সুবিধা কৰি মেলি চবখিনি কৰি মেলি মই নিজৰ ঘৰ এখনো সংসাৰখনো চলাবলগীয়া বাধ্য হৈ আছোঁ মোৰ বাগানত চাৰিজনীকে মোৰ কাম কৰা মানুহ আছে চাৰিজনী মানুহৰ ঘৰো সেনেকে বাগানখনৰ পৰাই চলি আছে

যিমান পাৰোঁ বাগানখনৰ বিজনেছটো যেন আৰু অকণ বহাও আৰু অকণ বনাওঁ আৰু তিনিবিঘামান আছে সেইখিনি মই বনাই হাল চাল বোৱাইছোঁ ৰুবলে চেষ্টা কৰি আছোঁ হাল চাল বোৱাই কামো কৰোৱাইছোঁ কামখিনি কৰোৱাই সেইখিনি ধুনীয়াকে কৰি আছোঁ সেই কৰাৰ ফলত মই ভাবিছোঁ যেন আৰু মানুহৰ পৰা যেন কেনেকে পাঁচ ছবিঘামান আৰু লওঁ এই বিজনেছৰ প্ৰতিৱেশবোৰ লোকে মোক কেনেকে এটা বুজনি দিয়ে মই ডাঙৰ ডাঙৰ মানুহ বা যিবোৰ চাহ বাগানৰ মানুহ তেওঁলোকৰ পৰাাও শিকনি এটা লৈছোঁ যে বা মানুহে কয় যে বাগানখন এনেকে এনেকে চলোৱা এনেকে এনেকে কৰা তেতিয়া তোমাৰ নিজৰ উন্নতি পথত যাব সেনেকে কৰিছোঁ কৰি মেলি মই নিজৰ বহুতৰ পৰা বুদ্ধি ভাৰসা লৈ বাগানখন চলাই আছোঁ সেই বাগানখন চলোৱাৰ পৰা মোৰ বহুতখিনিও হেৰিও হৈছে নিজৰ এখন ফাৰ্মো আছে ব্ৰইলাৰ ফাৰ্ম সেইখনৰ পৰাটো মই নিজৰ নিয়মখিনিটো কৰিছোৱেই সেইখিনি কৰি মেলি নিজৰ কি কৰিব লাগে নিজৰ সেইখিনি কৰি আছোঁ দুইটা বস্তুৱে চলাই মেলি ঘৰৰ অকমান এইবোৰ কৰি আছোঁ সেইটোৰ কাৰণে মোৰ বহুতখিনি এটা প্ৰতিফলো পাইছো বিজনেচ চলোৱাটো মুখৰ কথা নহয় বাৰু কিন্তু কষ্ট কৰিলেহে মুখ ভৰে বুলি কৈছে কষ্টটো নকৰিলেনো ক'ত হ'ব কষ্ট কৰিলেহে মুখ ভৰিব সেয়েহে মোৰ যিমানখিনি সিমান দিনলৈকে কৰি থাকিম সিমান দিনলৈকে মানুহৰ সমাজ সেৱাও কৰি থাকিম মই কোনো কু কৰ্ম কৰিবলৈ যোৱা নাই নিজৰ বস্তু নিজৰ কথা নিজৰ বতৰা সেইখিনি কৰি মেলিয়ে মই চলাই মেলি থাকিবলৈ বিচাৰিছোঁ সেইকাৰণে মোৰ নিজৰ এটা ৰোজগাৰ চলাই মেলি কৰি মানুহক মূৰৰ ঘাম মাটিত পেলাই ইমানখিনি কষ্ট কৰি যাম কষ্ট কৰিলেহে মুখ ভৰে বুলি কৈছে সেয়েহে মোৰ নিজৰ যিখিনি স্বাৰ্থক কাম বাগান এই বইলাৰ ফাৰ্ম এইখিনি কৰি মেলি মই বজাৰ কৰি থাকি নিজৰ ইয়াত কৰি মেলি মই নিজকে কৰিবলৈ বিচাৰিম এই প্ৰকৃতটা কৰি প্ৰকৃতিক কেনেকে প্ৰেম কৰিব লাগে সেইটো এটা কৰি যাম সেয়ে মোৰ ভগৱানৰ ওচৰত হৈছে যে মোক এইখন প্ৰকৃতিৰ কামখিনি কৰোৱাই তেওঁলোকে এটা সুবিধা কৰি দিছে সেইটো সুবিধা মই আৰু যেন নেৰো এই নিদো সেয়েহে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা মানুহৰ এটা মানুহৰ এটা প্ৰকৃতিৰ কথা আছে কষ্ট কৰিলেহে মুখ ভৰে বুলি কৈছে মুখটো ভৰাটো একো ডাঙৰ কথা নহয় কষ্ট কৰিবই লাগিব পৃথিৱী জীয়াই থাকিবলৈ হ'লে কষ্ট নকৰিলে ক'তনো হ'ব সেই বাগান চলোৱাৰ প্ৰথমতে ইমান হেৰি নাছিলে দেউতাই খুলিছিলে যেতিয়া দেউতাৰ বহুতখিনি কথা শিকি মেলি এই বাগানখন চলালোঁ শিকিলোঁ কৰিলোঁ সেয়ে মই নিজৰ ৰোজগাৰ নিজে কৰি মেলি যাম মানুহৰ সেৱা শুশ্ৰূষাও কৰি যাম কোনোবাই যদি কিবা এটা হেৰি কৰে মই সেনেকেও কৰি যাম ব্যৱসায় চলোৱাৰ কোনো হেৰি নাথাকে